ব্যৱসায় আৰম্ভ কৰা সময়ে গাঁও অঞ্চল লোকসকলৰ সমস্যা হ'ব হৈছে এডখৰ মাটি থাকিলেও আমি গাঁও অঞ্চলৰ মানুহখিনি আমি আ আগুৱাই যাবলৈ আমাৰ অসুবিধা হয় তেনেস্থলত আমি কোনো ধৰণৰ ব্যৱসায় এটা কৰিবলৈ আমি আগবাঢ়িব নোৱাৰোঁ বা চিন্তা কৰিব নোৱাৰোঁ তেতিয়া তেনেস্থলত আমাৰ কি হয় গাঁও অঞ্চলত আমি যিহেতু খেতি কৰি জীৱ লোকসকলে গাঁও অঞ্চলৰ লোকসকলে যেনেকৈ জীৱন নিৰ্বাহ কৰি আছে তেনেতে আমি যেনেকৈ ধান খেতি তেনেকৈ ধান খেতি আমি কৰি আমি চাউল বিক্ৰী কৰি বা ধান বিক্ৰী কৰি তেনেকৈ আমি ঘৰখন যেনেকৈ চলাই নিব পাৰোঁ তেনেতে যদি ধান খেতি বাহিৰেও অন্য খেতি কৰিবলৈ বিচাৰোঁ তেতিয়া আমাৰ হয়তো আৰ্থিকভাৱে আমাৰ আমি সক্ষম নহয় তেতিয়া আমাৰ কি হয় বেংকৰ পৰা লোন লৈ আমি এটা ব্যৱসায় আগবঢ়াব লাগে ব্যৱসায় ব্যৱসায় যেতিয়া আমাৰ আগবঢ়াই নিওঁ তেতিয়া আমাৰ ব্যৱসায় দি ব্যৱসায়ত যদি কেনেবাকৈ আমাৰ লছ হয় বা লাভ হয় তেতিয়া আমি লাভ হ'লেই আমি বেংকক আমি সুচাৰুৰূপে আমাৰ ঋণ আমি ঘূৰাই দিব পাৰোঁ যদি কেনেবাকৈ লা আমি হয়তো বেংকক আমি লোন ঘূৰাই দিবলৈ আমি সক্ষম হওঁ তেনেস্থলত বহুতো গাঁও অঞ্চলৰ লোকসকলে পিছ পৰিও যাবলগীয়া হয় এ এটি ব্যৱসায় কৰিবলৈ বহুত চিন্তা চৰ্চা কৰি পেলাই আমি এটি ব্যৱসায় আগবঢ়া ব্যৱসায় এটি কৰিবলৈ আমি আগবাঢ়ি আগবাঢ়ি যাবলগীয়া হয় তেনে স্থলত আমি বহু গাঁওৰ মানুহ পিছ পৰি থাকিবলগীয়া হৈছে গাঁও অঞ্চলৰ ব্যৱসায় উৎসাহ যোগাবলৈ যদি কেনেবাকৈ আমাক চৰকাৰে কিছু সা সুবিধা দিছে তথাপিও তেনেস্থলত আমি গাঁও অঞ্চলৰ লোকসকলে আমি সেই সুবিধাকণ ল'বলৈ যাবলৈ আমাৰ হয়তো অসুবিধা হয় তেনেস্থলত আমাৰ ব্যৱসায়ৰ ক্ষেত্ৰত আমি আগুৱাই য যাবলৈ আমি পিছ পৰি ৰওঁ তেনেস্থলত ৰাস্তা পদূলি গাড়ী মটৰৰ বাবে আমি কিছুমান গাঁও অঞ্চলৰ পৰা ব্যৱসায় গাঁও অঞ্চলৰ পৰা বাহিৰলৈ যাবলৈ আমাৰ ব্যৱসায়ৰ ক্ষেত্ৰত হ'লেও বা তেনেকৈ প্ৰশিক্ষণ চৰকাৰে বহুতো আজিকালি প্ৰশিক্ষণ দি আছে সেই প্ৰশিক্ষণ ল'বলৈ যাবলৈও আমি আমাৰ সামৰ্থ্য নহয় যিহেতু টকাৰ অভাৱ টকাৰ অভাৱ আমি যাবলৈও ৰাস্তা পদূলিৰ পৰা বা গাড়ী ঘোৰা আহা যোৱা কৰিবলৈ আমাৰ অসুবিধা হয় তেনেস্থলত ব্যৱসায় এটা কৰিবলৈও আমাৰ অ গাঁও